মানে ৰন্ধা আৰম্ভ কৰাৰ আগতে আলু পিঁয়াজ আদা নহৰু এইবিলাক ধুনীয়াকৈ কাটি কুটি লৈ প্ৰথমতে ঠিক কৰি লোৱা হয় তাৰপিছত আলু এইগিলা ধুনীয়া কৰি কাটি লোৱা হয় চবজি তবজি যিবিলাক থাকে এইবিলাক কাটি লোৱা হয় তাৰপিছত আদা নহৰু এইবিলাক ধুনীয়া কৰি ফাৰ্ষ্ট টাইম লোৱা হয় তাৰপিছত মছলাপাতি গিলাখেন ফাৰ্ষ্ট টাইম ৰেডি কৰা ৰেডি কৰি লোৱা হয় তাৰপিছত মছলাখিনি পটাত পিছি পিছি কিনে বটি লোৱা হয় জালা তালা এইবিলাক লগ কৰি পিছি লোৱা হয় তাৰপিছত মছলা যেনে জীৰিয়া ধনিয়া এইবিলাক লগ কৰি ডালচেনি গৰম মছলা এইবিলাক ৰেডি কৰি লোৱা হয় পটাত পিছি তাৰপিছত সেইখিনি লগ কৰি কেৰাহি জুইত দি কিনে গৰম কৰি তেল চেল দি এই কৰি লৈ মছলাখিনি দি দি লোৱা হয় আলুখিনি ভাজি লোৱা হয় ভাজি লৈ মাংস চাংস বা যিয়ে নাথাকক কিয় মাংস বা মাছ যি না নাথাকক কিয় মাছটো হ'লে ফাৰ্ষ্ট টাইম ম মাছটো ভা ভাজি ল'ব ল'ব লাগে মাংস হ'লে এইটো ফাৰ্ষ্ট টাইম ভজাৰ কথা নাথাকে মাংসটো মানে তেল পিঁয়াজ আদা নহৰু এইবিলাক দি মাংসখিনি ভাজি লোৱা হয় এনেকৈ সেই কৰি ব বনোৱা হয় মছলা চছলা দি এইখিনিয়ে মানে